হয় হয় আপোনাৰ নাম আ নাম্বাৰটো মানে মই পালোঁ আহিছিলোঁ মই কলিকতাৰ পৰা এতিয়া আপুনি এই বিহুৰ বিষয়ে মোক অকণমান জনাব পাৰিব নেকি মই বিহুটো খুব ভাল পাওঁ কিন্তু মই পাইছোঁ বিহু বোলে অসমত খুব ধুমধামেৰে উদযাপন কৰে অ সেইটোকে মই অলপ মানে আপোনাৰ পৰাই জ্ঞান অকণমান লওঁ বুলি ভাবিছোঁ বিহুৰ বিষয়ে অসমৰ বিহুৰ বিষয়ে মই অসমৰে গুৱাহাটীত আছোঁ বৰ্তমান গুৱাহাটীত আছোঁ হয় ও গোলাঘাটত গোলাঘাট ঠিক আপোনাৰ উজনি হয় অ অ ঠিক অ অ হয় অ' অ মই গম হয় ও ও ও হয় মথাউৰি হয় এই ৰ'ব উৎসৱ থাকে জাতীয় উৎসৱ অ তিনিটা বিহু ন' তিনিটা ভিত্তি তিনিটা বিহু হয় হয় হয় বিহুকেইটাৰ চাগৈ নাম আছে নিশ্চয় অ কওকচোন হয় অ হয় বৰ্তমান চমুকৈ মোক ক'লেই হ'ল হয় নিশ্চয় যাম মাতিলে যাম নিশ্চয় কাতি বিহু কঙালী বিহু আজৰি হয় ও আজৰি হয় শ্ৰেষ্ঠ বিহু মানে ন'

ও ও ও ও ও ও

ও ও আছে চাইন্সেও কয়

ও ও ও ও ও ও ও ও ও ও ও ও ও পোহৰত গুচি যায়

কাতি বিহু ইয়াৰ পিছৰ বিহুটো মাঘৰ বিহু ভোগালী বিহু

ও ও ও ও ও ও হয় ও ও ও ও যি পায় অ ও এসাজ খায় এইটো উভৈনদী আৰু সবফালৰ পৰা হয় ও ও পৰম্পৰা হয় ও ও খেতি কৰিম ও ও ও ও ও ও ও ও

আছিলে অ অ ও ও ও ও ও ও এয়া হ'ল মাঘ বিহু

ৰাখি নথয় অ

এ ৰঙালী ৰঙালীটো ও

ও ও

ও ও ও ও ও ও ও

তাৰ পৰা ও ও ও ও ও ও ও হয় হয় হয় না নহয় নহয় ও ও

অ নামচোন

এই হয় হয়

ঠিক আছে মই বিহুৰ বিষয়ে আপোনাৰ পৰা জানিলোঁ আপোনালৈ অশেষ ধন্যবাদ থাকিলে মই পিছেপৰে লগ পালে বহলকৈ আপোনাৰ লগত আলোচনা কৰিম ভাল লাগিছে আপোনাৰ কথাবিলাক শুনি

হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে মই এতিয়া ৰাখিছোঁ ঠিক আছে অ